হেল্ল' অ' এই মই বহি আছোঁ

বিহু পালেহিয়ে আকৌ চাউল তাউল উলিয়াইছা নাই উলিওৱা অ' পিঠা পনা কৰিব লাগিবতো মই তিলপিঠা বৰপিঠা সুতুলি পিঠা তাৰপৰা আকৌ হেৰি যে লাডু লাডুকৈ যে বনায় সেইবিলাক বনাব লাগিব নাৰিকল নাৰিকলৰ লাডু বনাব লাগিব তাৰপাছত সেইবিলাকেই বনাব লাগিব আৰু গাৱলীয়া মানুহ নহয় জানো তই চাউল তাউল যোগাৰ কৰিলি নাই বৰা চাউল আছে অ' অ' অ' তিল আছেনে নাই অ' ময়ো সেই কিনি কিনি মেলি আনি মেলি বনাব লাগিব আৰু সেইবিলাক

জা জলপানো কৰিব লাগিব চিৰা খুন্দিম ঢেঁকীতে খুন্দিবিনে নে মিলত দিবি অ' মই পিঠা অ' চিৰাটো মই মিলত খুন্দি আনিব লাগিব তাৰপিছত পিঠাটো ঘৰতে ঢেঁকীত খুন্দিপেনি হেৰি কৰিম আৰু পিঠা বনাম হ'বদে তেতিয়াহ'লে হ'ব হ'ব অ' অ'